অ বিজয়া ফাৰ্ণিচাৰত লাগিছে নাই অ মই যোৰহাটৰ পৰা কৈছিলোঁ

কিহৰ কিহৰ দিছে অ মোৰ অ মোক সেইকেইটাকে লাগিছিলে ওম অ মই কাইলৈ পৰহিলৈ কাইলৈ মানে তেতিয়াহ'লে যাম গোটেইকেইটাতে একে চলিছে নেকি কাইলৈ তেন্তে মই যাম অ হ'ব তেন্তে